হেল্ল' অঁ কওকচোন অঁ ভাল ভাল আপোনাৰ ভাল অঁ কওকচোন

অঁ হয় নেকি অঁ অঁ অঁ হয় নেকি এনেকুৱাতো হ'ব নেলাগিছিলে বাইদেউ মানে কি আমাৰতো ইয়াৰ পৰা যে যিখিনি গাখীৰ পঠোৱা হয় যে সেইখিনি চব চেক কৰিয়ে পঠোৱা হয় ৰাস্তাত এতিয়া কিবা হেৰি হৈছে যদি ইয়াত যেতিয়ালৈকে গাড়ীত উঠাওঁ যে তেতিয়ালৈকে গাড়ীখন মানে তেতিয়ালৈকেতো ঠিকে আছিলে এতিয়া কি হৈ গৈছে মাজত কিবা হ'ব পাৰে আগে পিছতো দেখিছে ন ভালেই দিওঁ আমি মানে আমাৰ গাখীৰৰ মানে এইটো হেৰি পুৰা আপুনি বিশ্বাস কৰিব পাৰে আৰু আমাৰ হেৰি ওপৰত যে ও ও মানে কমপ্লেইন পোৱাই নাই এইটো মানে ফাৰ্ষ্ট কমপ্লেইন পাইছোঁহে আমি মানে তথাপিও মানে অহা বাৰৰ পৰা মই বাৰু নিজে পূৰা চাই পেলাই চেক কৰি পেলাইহে হে কৰিম দেই বাইদেউ অঁ অঁ মানে হেৰিও হৈছে ন এই কালি খুব বেছি গৰমো আছিলে যে গৰম মানে সেইকাৰণেও হ'ব পাৰে দেই এনেটো বাকীকেইদিনতো এইকেইদিন দেখিছে নে বাকীকেইদিন হেৰি মানে বতৰটো ইমান হেৰি নাছিলে কালিহে বেছি ৰ'দটো দিলে বেছি গৰম আকৌ কালি অঁ অঁ ও ও ও ও অঁ অঁ মানে মোৰ চকুৰ আগত যেতিয়ালৈকে মই গোটেইখিনি হেৰি পৰীক্ষা নিৰীক্ষা কৰিহে হেৰি কৰোঁ ন তেতিয়ালৈকে ঠিকেই আছিলে তাৰপাছতে সেই কি হৈছে আৰু নেক্সট টাইম বাৰু আপুনি কমপ্লেইন কৰিবলে চাঞ্চ নেপায় দেই ঠিক আছে বাৰু অঁ অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব বাৰু বাইদেউ